হেল্ল' অঁ শইকীয়ানী বাইদেউ কওক অঁ কওকচোন কওক তাকে আকৌ তাকে মই আকৌ এইটো বিষয়ে আপোনালৈ ফোন কৰিম কৰিমকেই আছিলোঁ তাকেই এইবাৰ পিছে আকৌ কি কৰিম বুলি ভাবিছে

অঁ বেয়া নহয় বাৰু

তাকেই আকৌ তাকেই এতিয়া আপুনি মানে মই কি ভাবিছিলোঁ এতিয়া আমি দুজনীৰ মাজততো কথাখিনি ৰাখি থ'লে নহব ধৰক সকলোকে জনাব লাগিব পিছে কি কি পিঠা পনা বনাম বুলি ভাবিছে

অঁ মই এই ইউটিউবত চাই দুটামান নতুন নতুন পিঠা বনাবলৈ শিকিছোঁ তাকে মই সেইবিলাক আৰু এই তিলপিঠা দায়িত্বটো মই লৈ লওঁ

অঁ ভাল হ'ব

এই এতিয়া আমি দুজনীয়েতো আলোচনা কৰি থাকিলে নহ'ব দিয়কচোন এই বাকী মানুহবিলাককহে খবৰ দিয় বা কিবা এনেকুৱা মিটিং এখন দিব লাগছিল নহয় দেওবাৰ মানে ন

তাকে ভাল হ'ব ভাল হ'ব সেই দুটামান বজাতেই দিয়ক এইবোৰ এই ল'ৰা ছোৱালী খোৱাই মেলি আজৰি হৈ একবাৰে মিটিং কৰিব যাম আৰু

তাকে এই মিটিংটো কি কৰে মানে আপোনালোকৰ ঘৰতে পাতিব নে বেলেগ জেগা কিবা ঠিক কৰিছে অঁ অ ভাল হ'ব তেতিয়াহ'লে সেই আপোনালোকক ঘৰতে দিয়ক নহ'লে

তাকে ঠিক আছে নহ'লে আপোনালোকৰ ঘৰতেহে মিটিঙৰ দিনাই লগ পাম আৰু দেওবাৰে অঁ ঠিক আছে দিয়ক